মই এতিয়ালৈকে সৃষ্টি কৰা আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ পেইণ্টিংটো হ'ল মান্দালা আৰ্ট এই ছবিখন কৰোঁতে মোৰ বহুত সময়ৰ প্ৰয়োজন হৈছিল প্ৰায় দুঘণ্টা সময় একেৰাহে পেইণ্টিংটো কৰিবলগা হৈছিল এই পেইণ্টিংটো কৰোঁতেও বহুত মানে নিখুঁতভাৱে কৰিবলগা হৈছিল যদিও দৃষ্টিশক্তিও কমি গৈছিল মানে চকু থৰ হৈ গৈছিলে মানে পেইণ্টিং কৰোঁতে কৰোঁতে পেইণ্টিংটো মানে বহুত বিন্দু এটা বিন্দু দিওঁতেও তাত বহুত মন কৰিবলগা হৈছিল এই পেইণ্টিংখন কৰাৰ পিছত মই আৰু এতিয়ালৈকে বাৰু এতিয়া পেইণ্টিং আৰু কৰা নাই পেইণ্টিংটো কৰি ভালেই লাগিল